হয় মই মোৰ বাইকখনৰ যত্ন ভালদৰে লওঁ মই মোৰ বাইকখন প্ৰতিদিনে ধুওঁ চাফা কৰি ৰাখোঁ আৰু মই সকলোকে মোৰ বাইকখন ব্যৱহাৰ কৰিবলৈ নিদোঁ যিহেতু মোৰ বাইকখন মোৰ বহুত প্ৰিয় হয় আৰু বাইক চলাই মই ভাগৰুৱা অনুভৱ নকৰোঁ কাৰণ মই বাইক চলাই ভালেই পাওঁ যদি কেতিয়াবা ৰাস্তা ঘাট অলপমান বেয়া হয় তেতিয়া বাইক চলোৱাটো আমনিদায়ক হয় কিন্তু বেয়া বা ভাগৰুৱা মই অনুভৱ নকৰোঁ দীঘলীয়া পথত আমি সতৰ্ক হ'ব লাগে বাইক চলাওঁতে এনে পথত যাওঁতে আমি সদায় হেলমেট পৰিধান কৰি যাব লাগে এটা মিনিমাম গতিত আমি বাইকখন চলাই যোৱাটো উচিত আৰু যিহেতু আমাৰ যিবিলাক ট্ৰেফিক নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহো আমি পালন কৰিব লাগে আৰু এনেদৰেই আমি দীঘলীয়া পথত বাইক চলাওঁতে সতৰ্ক হোৱাতো উচিত